কেইদিন মানৰ আগতে মই টি চাৰ্ট এটা কিনিছিলোঁ কিন্তু সেইটো বহুত মোৰ কাৰণে সৰু হ'ল আৰু মানে অলপমান চৰ্ট হ'ল আৰু কিন আৰু মানে যিটো হিচাপত মেটেৰিয়েলটো হয় আৰু কাপোৰটো হয় সেইটো হিচাপত প্ৰাইচটো মানে দামটো বহুত হাই হাই দিছে সেইটোৰ হিচাপত অলপমান কম হ'ব লাগে দামটো কিন্তু দামটো বহুত বেছি লোৱা হৈছে আৰু বহুত চৰ্ট হ'ল আৰু কিন্তু সেইটো দামৰ হিচাপত এইটো উচিত মূল্য নহয় সেইটো প্ৰডাক্টৰ আৰু সেইটো কাৰণে মোৰ ভাল লাগা নাই ইমান হেৰিটো আৰু যদি অকণমান দীঘল হোৱা হয় সেইটো হিচাপত মই ভাল লাগিলে হয় কিন্তু চৰ্ট হ'ল এতিয়া আৰু কাপোৰটো ধোওঁতে মানে সুমাই গৈছে সেইটোৰ কাৰণে আৰু চৰ্ট লাগিছে কাপোৰ কাপোৰটো টি চাৰ্টটো মানে সেইটো কাৰণে মানে মোৰ ভাল লগা নাই আৰু টি চাৰ্টটো